সপ্তাহত এ এটা দিন আছে সেইটো দেওবাৰ দেওবাৰে মানে ছুটী থাকে এইটো কাৰণে দেওবাৰে যিকোনো বস্তু আনি খাবলৈ ভাল লাগে ঘৰত আৰু সপৰিয়ালে আপোনাৰ মাংস আনোঁ দেওবাৰে দেওবাৰেতো প্ৰত্যেক দেওবাৰে সেইটো নিয়মে আৰু সেইটো সৰুৰে পৰা দেখি আহিছোঁ বৰ্তমানলৈকে সেইটো নিয়ম নিজেও ফ'ল' কৰি আছোঁ পৰিয়ালৰ মানে ধৰক এটা দিনত নেখাই পৰিয়ালে নেখাই কেতিয়াবা কেতিয়াবা নহয় সোমবাৰে দিনটোত ব্ৰত ৰাখে সেইদিনটোত মই মই মইতো মই বনালে মানে সেই দেওবাৰ দিনটো বন্ধৰ দিনকেইটাতে বনাওঁ বাকী দিনকেইটাতো বাকী কেইটা দিনততো ব্য ব্যস্ত থাকোঁ ব্যস্ততাৰ মাজত পৰিয়ালে ৰন্ধা বঢ়া কৰে আৰু সেইদিনা ধৰক মই বনালে মানে ধৰক মই যদি কেতিয়াবা বনাবলগীয়া হয় বোলে এই সোমবাৰ দিনটোত যিটো পৰিয়ালে ব্ৰত ৰাখে তেতিয়া ধৰক বইল বনাওঁ ৰুটি বনাওঁ যি নেকি ভাত নাখায় যেতিয়া মোৰতো তেনেকুৱা ধৰণৰ কোনো দিনত আপোনাৰ হেৰি নাই মই প্ৰত্যেক দিনাই চব খাদ্য গ্ৰহণ কৰোঁ মই খাই ভালপাওঁ মই আপোনাৰ মাংস চাংস বনাই ভালপাওঁ মাংস খাইও ভাল পাওঁ লোকক খোৱাইও ভালপাওঁ তেনেকুৱাই ধৰক আৰু